এটা অঞ্চলত থকা এটা উদ্যোগ বন্ধ হৈ গ'লে যথেষ্ট অসুবিধা হয় কাৰণ এটা উদ্যোগত শৰ পৰা হাজাৰলৈকে মানুহ নিয়োজিত হৈ থাকে তাত শটা পৰিয়াল চলিবলৈ হ'লেও কিমান মানে এটা সুবিধাৰ সৃষ্টি হয় কিন্তু হঠাতে যদি সেই উদ্যগটো বন্ধ হৈ যায় সেই উদ্যোগটো বন্ধ হৈ যোৱাৰ লগে লগে সেই তাত নিয়োজিত হৈ থকা পৰিয়াল কেইটা হাহাকাৰ অৱস্থা হয় যেনে আমাৰ অসমৰ যোগীঘোপা আমাৰ এইটো মৰাপাট কল আমাৰ বন্ধ হৈ গৈছিলে মাজতে এতিয়া আকৌ খোলা দেখা পাইছোঁ চৰকাৰে নতুন ব্যৱস্থা লৈ পিনে খুলিছে কিন্তু মাজতে দহ বাৰ বছৰ উদ্যোগটো বন্ধ হৈ যোৱাৰ কাৰণে হাজাৰ শ মানুহৰ নিয়োজিত হৈ থাকিবলৈ অসুবিধা হৈছিল তেখেতে ক'ৰবাত হাজিৰা কৰি ক'ৰবাত কিবা কৰি এইবোৰ খাবলগীয়া হৈছিলে যিবিলাক ভাড়া যিবিলাক কোৱাটাৰ আছিলে কোৱাটাৰবিলাকতো তেখেতলোকে পানী যোগান দিয়া নাছিলে কাৰেণ্ট দিয়া নাছিলে তেতিয়া তেখেতলোকৰ ওপৰত যথেষ্ট সমস্যা সৃষ্টি হৈছিলে গতিকে এই সমস্যাত কিছুমানে আত্মহত্যালৈ নিচিনাও কৰিবলৈ বাধ্য হৈছিলে গতিকেলে এটা অঞ্চলত পটককৈ যদি এটা উদ্যোগ বন্ধ হৈ যায় তেতিয়া নানা ধৰণৰ সমস্যাই দেখা দিব মানুহৰ বেমাৰ আজাৰটো হয়ে মানুহৰ বেমাৰ আজাৰ হ'লেও তেখেতৰ আৰোগ্য হৈ আহিবৰ কাৰণে টকা পইচাৰ প্ৰয়োজন হয় তেখেতলোকে হাহাকাৰ কৰিবলগীয়া হয় ইটো সিটোক মানে বাতৰিকাগজৰ যোগে নতুবা টি ভি চেনেলৰ যোগেদি কাৰোবাৰ জটিল অসুখ এটা হ'লে মানে মানে হেৰি দিব বিজ্ঞাপন দিবলগীয়া হয় যে আমাৰ এনেকুৱা হৈছে গতিকে ৰাইজৰ পৰা পইচা দুটকা চাৰিটকা আমাক পইচা প্ৰয়োজন হয় তেনেকুৱা ধৰণৰ অৱস্থাও হৈ যায় কিছুমানে আত্মহত্যা কৰিবলগীয়াও হৈছে হৈ যায় গতিকে তেনেকুৱা হ'লে মানে যথেষ্টখিনি মানে অসুবিধাৰ সৃষ্টি হয়